মোৰ বাবে ড্ৰয়িং কৰাৰ আটাইতকৈ প্ৰত্যাহ্বানজনক দিশটো হ'ল মানুহৰ প্ৰকৃতি প্ৰতিকৃতি অংকন কৰা মই সকলো ধৰণৰে ছবি আঁকো যেনে প্ৰাকৃতিক দৃশ্য গাঁৱৰ পৰিৱেশ পৰ্বত পাহাৰ নদী বা কিছুমান বস্তু যেনে ফল মূল ফুল চকী টেবুল ঘৰৰ বিভিন্ন ধৰণৰ সামগ্ৰী এই সকলোবোৰ মই আঁকিছো কিন্তু মই অঁকা সকলোবোৰ বস্তুৰ ভিতৰতে এই মানুহৰ প্ৰতিকৃতিটো অঁকা মোৰ বাবে বহুত কঠিন মই মানুহৰ প্ৰতিকৃতি টো আকোঁতে বিভিন্ন ধৰণৰ দিশসমূহ বিভিন্ন ধৰণৰ সমস্যাসমূহ সন্মুখীন হ'বলগীয়া হয় কাৰণ মানুহৰ মুখখন আকোঁতে মানুহজনৰ মানুহজনৰ প্ৰকৃত মুখখন তাত ফুটি উঠিব লাগিব মানুহজনৰ চকু কাণ নাক সকলোবোৰ একেধৰণে মিলাই পেলাই মই আঁকিবলৈ চেষ্টা কৰিব লাগিব আৰু যেতিয়ালৈকে মানুহজনৰ লগত নিমিলে তেতিয়ালৈকে সেইখিনি সেই প্ৰতিকৃতি অংকন কৰাটো সফল নহ'ব কাৰণ মই কোনোবা এজন মানুহক আঁকিবলৈ চেষ্টা কৰিছোঁ আৰু সেই মানুহজনৰ লগত যদি মুখখন নিমিলেই গতিকে সেই প্ৰতিকৃতি অঁকাটো মোৰ বাবে সফল নহ'ব মই প্ৰতিকৃতি অঁকাটোত সফল নহ'ম গতিকে এইটোৱে মোৰ বাবে প্ৰত্যাহ্বানজনক আৰু মই আঁকিবলৈ এই প্ৰতিকৃতিয়েই মানুহৰ মুখখন আঁকিবলৈ মই কঠিন পাওঁ কাৰণ ইয়াতে মই সম্পূৰ্ণ সৃষ্টিশীলতাখিনি দিব লাগে মই মোৰ সম্পূৰ্ণ সম্পূৰ্ণ অৰ্হতাখিনি ইয়াতে ফুটি উঠিব যে মই কিমান পাৰোঁ এটা ছবি অঁকাত গতিকে মোৰ মই সেইখিনি এনেকৈ অনুশীলন কৰোঁ যে মই বাৰে বাৰে এইটো আঁকিবলৈ চেষ্টা কৰোঁ আৰু বেলেগ বেলেগ ধৰণে মই জোখ মাখ লৈ পেলাই এইটো চকু কাণ নাক মুখৰ সকলোখিনি আঁকিবলৈ চেষ্টা কৰোঁ গতিকে এনেকৈ মই নিজৰ ছবি আঁকিবলৈ চেষ্টা কৰোঁ